যিহেতু ময়ো এজন নিজে নিবনুৱা নিবনুৱা অৱস্থাৰ বিষয়ে কি ক'ম পৰিয়ালত সকলোৰে চাকৰি বাকৰি নাই নিবনুৱা সমস্যাটো হৈছে বৰ ডাঙৰ সমস্যা আৰু চাকৰি এটা নহ'লে আজিৰ যুগত মানে জীয়াই থকাটো একেবাৰে টানেই হৈ পৰিছে নিবনুৱা হিচাপে নিজে অনুভৱ কৰিছোঁ টকা নহ'লে আজিকালি কাম নাই গতিকে নিবনুৱা হৈ যদি চৰকাৰৰ পৰা চাকৰি এটা পোৱা নাযায় তাতকৈ আৰু দিন ভাল কেতিয়াও হ'ব নোৱাৰে আপোনাৰ এনে কিছুমান মানুহ আছে যিসকলে দৌৰি মেলিও মানে চাকৰি পাবলৈ সমৰ্থ হোৱা নাই আমাৰ কিমান নিবনুৱা সংখ্যা দিনক দিনে নিবনুৱা সংখ্যা বৃদ্ধি হৈ গৈ আছে এনেকুৱা লাগে যেন নিবনুৱা হৈ থকাতকৈ মৰি থকাই ভাল তেনেকুৱা নিচিনা হৈ কেতিয়াবা মনলৈ ভাব আহি যায় মানে সেইকাৰণে পুলিচত চাকৰি কৰিবলৈ হ'লেও দৌৰি মেলি কষ্ট কৰিও কেতিয়াবা চাকৰিটো পোৱা নাযায় তেতিয়া মনটো দুখ লাগে নিবনুৱা নিজকে কিমান কেনেকুৱা নিবনুৱা লাগে আৰু ক'বলৈ ভাষা নাই আৰু কি অধিক চাকৰি সৃষ্টি কৰিবলৈ হ'লে চৰকাৰে যিবিলাক প'ষ্ট মানে অলৰেদি মানুহবিলাক ৰিটায়াৰ হৈছে সেই প'ষ্টবিলাকক চৰকাৰে খুলি দিব লাগিব আৰু নতুনকৈ প'ষ্ট সৃষ্টি কৰি তাত বিজ্ঞাপন দি চৰকাৰে তাত কৰ্মসংস্থাপন দি নিবনুৱা সমস্যাটো দূৰ কৰিব লাগিব কাৰণ চৰকাৰ এখনে নিবনুৱা সৃষ্টি ৰোধ কৰিব পাৰিব চৰকাৰৰ সদিচ্ছা থাকিব লাগিব চৰকাৰে নতুনকৈ সৃষ্টি পদ সৃষ্টি কৰি তাত নিযুক্তি দিবৰ কাৰণে বিজ্ঞাপন দিব লাগিব এনেদৰে চৰকাৰে হেৰি কৰিলে নিশ্চয় নিবনুৱাসকলৰ অৱস্থা ভাললৈ আহিব বুলি ভাবোঁ আৰু গতিকেলৈ এজন নিবনুৱা হিচাপে মনত বহুত দুখ আছে বহুত ইমান কষ্ট কৰিও যেতিয়া চৰকাৰী চাকৰি এটা পাবলৈ সমৰ্থ নহওঁ তেতিয়া মনত দুখ লাগে আৰু কি ক'মনো আৰু নিবনুৱাৰ ওপৰত ইয়াকে ক'লো আৰু